মই অলপতে অলপতে মানে তাৰেও আগৰ কেইমাহমান আগতে বা তেনেকৈ মোৰ প্ৰায় লিখিয়ে থাকোঁ কবিতা সৰু সুৰা আৰু যেতিয়াই মন যায় সেই ভাবখিনি মই ইংলিছত টুকি সেইখিনিকে আকৌ যেতিয়া মই অসমীয়ালৈ অনুবাদ কৰিব লগা হয় তেতিয়া মই গুগলৰ সহায় লওঁ তেতিয়া হয়তো কিছুমান শব্দ তেনেকুৱা মনে যে বিচৰা মতে সেনেকেই ফুটি নুঠিবও পাৰে কিন্তু এনেই গোটেই অভিজ্ঞতাটোৰ কথা ক'বলৈ গ'লে এনেই সাধাৰণ এটা অভিজ্ঞতাৰ সিমান উৎকৃষ্ট বা সিমান নিকৃষ্টও নহয় যোনটো এটা হ'ব লাগে আৰু সামান্য অভিজ্ঞতা এইটো যোনটো হ'ব লাগে সেইটো ঠিকেই পাইছোঁ আৰু মই এতিয়ালে